অ' বাইদেউ শুনচোন কালি যে মই মোবাইল এটা কিনিছিলোঁ নহয় ধেমাজি শইকীয়া মোবাইল ষ্ট'ৰৰ পৰা মোবাইলটো কিনোতে ভবা নাছিলোঁ ইমান ভাল বুলি এতিয়া ইমান ভাল যে মোবাইলটো কালাৰটো কিন্তু মোৰ বহুত পচন্দ হৈছিল সেইকাৰণে ল'লোঁ আৰু ভাল আকৌ দেই মোবাইলটো ধুনীয়া দেখিবলৈও ধুনীয়া কালাৰে চালাৰে ভাল চাবিগৈ আকৌ মই ভিতৰতে থৈ দিছোঁ মোবাইলটো ভাল আৰু দেই বহুত স্পিডো কিন্তু ইমান ধুনীয়া ফটো উঠে ফটো কুৱালিটিও ভাল তই যদি আকৌ মোবাইল কিন নহয় তেতিয়া তাৰ পৰাই কিনিব পাৰিবি মই ভালকৈ ল'ৰাকেইটা লগত চিনাকীও হৈছোঁ মানে কালি গৈছিলোঁ যে টাউনলৈ কিনিলে কিনিবি মোক কবি মই হ'ল'ও গৈ দিম তোৰ লগত মোৰ যে মোবাইলটো ভাল আৰু বহুত ভাল দেই এবাৰ যদি কিনো আকৌ নেক্সট টাইম শইকীয়া মোবাইল ষ্ট'ৰৰ পৰাই কিনিব লাগিব নেক্সট টাইম চাৰিআলিত আছে আকৌ